অঁ হেল্লো অঁ দাদা মোৰ অৰ্ডাৰটো কেঞ্চেল কৰিছিলোঁ মানে এইটো ৰিফাণ্ড কৰিব লাগে অঁ অঁ ৰিফাণ্ড কৰিব পাৰিম নহয় ন আপুনি কাইলৈ কেইটা বজাত আহিব আপুনি কাইলৈ নহ'লে দহমান দহটামান বজাত আহি যাওক অঁ অঁ মোৰ অৰ্ডাৰ নাম্বাৰটো আছিলে আপোনাৰ পাঁচ ছয় তিনি দুই এক অঁ অঁ অঁ এই মোৰ পে'মেণ্টটো মানে কালিলৈ সোমাব নেকি আপুনি গম নাপায় ন এটা কাম কৰক নহ'লে মোক পে'মেণ্টটো যেনে তেনে কাইলৈ সোমোৱা কৰি দিয়ক কাইলৈ মানে মোৰ যথেষ্ট ইম্প'ৰ্টেণ্ট কাম এটা আছিল অঁ অঁ অঁ ঠিক আছে আপুনি মোক পে'মেণ্টটো যেনে তেনে কাইলৈ সোমোৱা কৰি দিব দেই